মই ফিজিকেল কিতাপ পঢ়িয়েই ভাল পাওঁ কাৰণ মই সৰুৰ পৰাই ফিজিকেল কিতাপ পঢ়ি আহিছোঁ আৰু এতিয়াও পঢ়ি থাকোঁ আৰু ফিজিকেল কিতাপ পঢ়াটো মই পচন্দো কৰোঁ ইলেক্ট্ৰনিক কি কিতাপ মই আগৰ পৰাও পোৱা নাই আৰু এতিয়াও ব্যৱহাৰ তাক হোৱাটো মই নিবিচাৰোঁ যিহেতু ইলেক্ট্ৰনিক কিতাপ ৰ সুবিধাও নাইকীয়া গতিকে মই সেইবাবে ফিজিকেল কিতাপ পঢ়িয়ে ভাল পাওঁ